অঁ মেম হেল্ল' হয় মেম নমস্কাৰ মই মানে অঁ মই মনীষা দাসে কৈছিলোঁ এই মই গুৱাহাটী ইউনিভাৰ্চিটিৰ আপোনাৰ লাষ্ট ইয়েৰৰ এনভাইৰ্নমেণ্টেলৰ ষ্টুডেণ্ট হয় ত' মেম মই মানে আপোনাৰ অফিচত গৈছিলোঁ দুদিনমান আগত আপুনি তেতিয়া এভেইলেবল নাছিলে তাৰপিছত আপোনাৰ ছেক্ৰেটৰীৰ পৰা মই নাম্বাৰটো ল'লোঁ অঁ ত' অঁ নাম্বাৰটো অঁ আচ্ছা অঁ ত' তেওঁৰ পৰা মই নাম্বাৰটো লৈ ফোন কৰিছিলোঁ মানে এটা মানে কিবা হয় কথা এটা মানে আছিলে মানে আপোনাৰ পাৰ্মিশ্য়ন এটা ল'ব লগা আছিলে এক্সুৱেলি মানে এই এনভাইৰ্নমেণ্টেলৰ ওপৰত মানে এৱাৰনেছৰ ওপৰত আমি এটা মানে প্ৰগ্ৰেম অৰ্গেনাইজ কৰিছিলোঁ মানে অসমৰ স্কুলবোৰৰ মানে ত' হয় ত' মেক্সিমাম স্কুলত আমি কৰিলো এইটো প্ৰগ্ৰেমটো ত' এতিয়া মানে ভাবিছোঁ আপোনাৰ স্কুলৰ পৰা মানে সেইখিনি হেল্পটো পালে মানে ভাল হ'ল হয় মানে ভাল লাগিল হয় অঁ অঁ মানে এই এনভাইৰ্নমেণ্টেল এৱাৰনেছৰ ওপৰত মানে আপোনাৰ থাকিব বিক্ষৰোপন প্ৰগ্ৰেম এটা থাকিব চাফাই থাকিব মানে তাৰপিছত ষ্টুডেণ্টখিনিৰো হয় তাৰপিছত ষ্টুডেণ্টখিনিৰ কাৰণে এটা আমি সৰু সুৰা মানে তেওঁলোকক উৎসাহ দিবৰ বাবে এটা প্ৰগ্ৰেম মানে ভাবিছোঁ আৰু অঁ ত' মানে আমাক ষ্টুডেণ্ট কেইজনমানৰ মানে দৰকাৰ হ'ব ডাঙৰ ক্লাছৰ হ'লে ভাল হয় মানে ধৰক নাইন টেনৰ ষ্টুডেণ্ট হ'লে মানে বেছি ভাল হয় হ'ল বিছজন অঁ বিছ ত্ৰিছজনমান হ'লে ভাল হয় আৰু দুইটা ক্লাছৰ মিলি প্ৰগ্ৰেমটো এই দছ মাৰ্চৰ কথা ভাবিছিলোঁ মানে দছ মাৰ্চত প্ৰগ্ৰেমটো কৰা কথা ভাবিছোঁ অঁ অঁ আচ্ছা আচ্ছা মানে এই কি কয় এই নাইন টেনৰ তাৰিখলৈকে প্ৰগ্ৰেমটো মানে এই ওচৰতে ভাবিছিলোঁ মানে যিহেতু ষ্টুডেণ্টখিনিৰো তেতিয়া অসুবিধা নহ'ব দূৰত লৈ যোৱাতকৈ ওচৰত বিষ্ণু ৰাভা কৃষ্টি সংঘৰ তেতিয়া মানে ষ্টুডেণ্টখিনিও অঁ ত' ষ্টুডেণ্টখিনিৰ কাৰণে আমি গাড়ী চাড়ী মানে গাড়ী মানে কি আপোনাৰ বাছৰ কথা ভাবিছোঁ অঁ গোটেই দিনটোৰ কাৰণে অঁ অঁ হয় হয় গোটেই দিন মানে আপোনাৰ তিনিটামান বাজিব ইমান দেৰি নহয় দুটা তিনিটামান মানে অঁ অঁ অঁ হয় হয় থাকিব এইখিনি এৰেঞ্জ কৰি দিয় হ'ব বাৰু তেওঁলোকৰ কাৰণে ব্ৰেকফাষ্ট আৰু লাঞ্চটো মানে পেকেট লাঞ্চেই দিয়া হ'ব আৰু তেনেকৈ ভাবিছোঁ

অঁ মানে হেৰি কি কয় ষ্টুডেণ্টখিনিৰ লগতে যদি টিচাৰো মানে থাকি লয় তেতিয়া ভাল হয় হয় মানে ষ্টুডেণ্টখিনি ছুপাৰভাইজ কৰাৰ বাবে টিচাৰ বেছি নালাগে তিনি চাৰিজনমান হ'লেই হৈ যাব যিহেতু ষ্টুডেণ্টো বেছি নহয় থাৰ্টিটা টুৱেণ্টি থাৰ্টিটামান হ'লেই হৈ যাব তিনিটামান হ'লেই হৈ যাব সিহঁতক মানে অঁ অঁ হৈ যাব মেম কথা নাই তিনিজন হ'লে অঁ অঁ দুয়োটাৰ মিলি অঁ হয় দুয়োটাৰ দুয়োটা ক্লাছৰ মিলি ত্ৰিছজন পঠালে হৈ যাব মানে অঁ অঁ নিশ্চয় নিশ্চয় আপুনিও চাই আহিব আৰু আমাৰো মানে কাৰ্য্য়সূচীখন দি দিম বাৰু কেনেকুৱা কি থাকিব অঁ অঁ অঁ নিশ্চয় নিশ্চয় অঁ হ'ব দিয়ক মেম কথা নাই বাৰু মই ফোন কৰি জনাই দিম এবাৰ ৰিমাইণ্ড কৰি দিম বাৰু অঁ দিয়ক থেংক ইউ